হেল্ল' এমিৰেটচ্ এয়াৰলাইন্স হয়নে মই মানচ প্ৰতীম শইকীয়াই কৈছোঁ লছ এঞ্জেলিছৰ পৰা অহা মাহৰ পাঁচ পাঁচ অক্টোবৰত মোৰ লছ এঞ্জেলিছৰ পৰা লণ্ডনলৈ যাবলগীয়া আছিলে আৰু মোৰ টিকট ইকনমি ক্লাছৰ পৰা বিজনেচ ক্লাছলৈ উন্নত কৰিব বিচাৰোঁ তাৰ কাৰণে আপোনালোকক যিমান খৰচ দিব দিবলগীয়া হয় সেয়া দিবলৈ মই ৰাজি আছোঁ আৰু আপোনালোকে অতি শীঘ্ৰেই মোৰ কামটো কৰি দিব বুলি আশা কৰিলো আৰু মোৰ ফ্লাইট নম্বৰ আছিল পাঁচশ বাৰ সময় পুৱা ন বাজি বিছ মিনিট